হেল্ল' অঁ বাইদেউ মই মাজুলীৰ পৰা কৈছিলোঁ মাজুলী গড়মূৰৰ পৰা অঁ মই বাইদেউ মোৰ মানে অলপ গেছ ডায়েটিছৰ প্ৰ'ব্লেম তাকে আপোনাক কল কৰিছিলোঁ অলপ মানে গেছ বহুত প্ৰব্লেম পাই আছোঁ বাইদেউ আপুনি বিশেষ কওকচোন অঁ সময়মতে বাইদেউ ইমান ক্লিয়াৰ নহয় হয় হয়

হয় হয়

হয় বাইদউ মোৰ মানে বুকুখিনিৰ বুকু আৰু হেৰিয়ৰ পৰা একদম মাজৰ পেটৰ এডখৰ পুৰা খোচ মাৰি ধৰে ৰাতিপুৱা ৰাতিপুৱা

হয় ঠিক আছে আৰু বাইদেউ পিঠিখনো লগতে বিষ হৈ থাকে গেছৰ প্ৰব্লেমৰ কাৰণে চাগে মোক হয় হয়

হয় ঠিক আছে হয় বাইদেউ ধন্যবাদ